হয় মই চিকিৎসাশাস্ত্ৰৰ অন্য বিকল্পসমূহ আয়ুৰ্বেদ যেনে আয়ুৰ্বেদ সিদ্ধ আৰু হোমিওপেথিৰ বিষয়েও অৱগত হয় মই হস্পিটাললৈ যোৱাৰ বিপৰীতে এইসমূহ ব্যৱস্থা উপযুক্ত বুলি কিছু ক্ষেত্ৰত ভাবোঁ যদিও সম্পূৰ্ণৰূপে নাভাবোঁ কিয়নো আয়ুৰ্বেদৰ জৰিয়তে এজন ৰোগী তেতিয়াহে সুস্থ হ'ব পাৰিব যদি তেওঁ আৰম্ভণিতে তেওঁৰ আয়ুৰ্বেদৰ ওচৰত কাষ চাপে কিন্তু যদি তেওঁৰ ৰোগৰ পৰিমাণ মাত্ৰা বহুত বাঢ়ি যায় তেতিয়া তেওঁক আয়ুৰ্বেদে কাম নকৰে গতিকে তেওঁ এল'পেথিলৈ যোৱাৰ বাহিৰে বেলেগ গত্য়ান্তৰ নাথাকে